হেল্ল' আইতা ক'ত আছে আপুনি অঁ ঘৰতে আছে নেকি অঁ অঁ অঁ অঁ কি হৈছে বাৰু

উম উম ডক্তৰ ন তাত বাকী ঠিকে আছে অঁ অঁ অঁ ওলাব নহ'লে কেতিয়াবা মোৰো মানে বৰ মোৰ খো খোজকাঢ়িবলৈ মইয়ো লগ তেনেকৈ পোৱা নাই যে সেনেকৈ অঁ গধূলি গধূলি ওলাই যাব পৰা যায় আপুনি যদি যায় উম অঁ অকলে মন নাযায় নহয় সেইবোৰ অঁ ওচৰত এই আমাৰ এই পাৰ্কলৈ যাওঁ নহ'লে

অঁ অঁ অঁ অঁ আৰু অঁ ঠিক ভালেই বুলি শুনিছোঁ মই ওলাব নহ'লে কাইলৈ আমি যাম নহ'লে আপুনি কাইলৈৰ পৰা পিছবেলাকৈ কাই অঁ অঁ ঠিক আছে কাইলৈৰ পৰা সদায় যাম দেই অঁ ঠিক আছে কৰিম কৰিম কৰিম ঠিক আছে দিয়ক অঁ